গৰু পোৱালি জগাৰ কিছুদিনৰ পাছতহে গাখীৰ খীৰাব লাগে এনে কৰাৰ কাৰণ কি বুলি সুধিছে গৰুৰ পোৱালি দিয়াৰ লগে লগে আমি ফেঁহু খীৰাও গাখীৰ যিটো খীৰাও ন আমি ফেঁহু বুলি কওঁ আমি সৰু চুঙাত দি ফেঁহু আমি চাউল চুঙাত খোৱাৰ নিচিনা আমি ফেঁহু কাটি পিনি খাওঁ আৰু খীৰাওঁতে সেইখিনি আমি গোটেই মানুহক ওচৰ চুবুৰীয়াক প্ৰত্যেককে অকমান অকমান দিওঁ প্ৰথমে গৰু গৰুজনীক পোৱালিটোক আমি এনেকৈ মোহাৰি মেলি সিহঁতকো কলপাতত আগবঢ়াই দিওঁ যাতে তুমি আকৌ গাখীৰ দিবা গৰু পোৱালি জগাৰ কিছুদিনৰ পাছতহে গাখীৰ খীৰাব লাগে বুলি কোৱাৰ কাৰণটো হ'ল এইটো কাৰণ কি এইটো সুধিছে সেইটো হৈ গ'ল কি গৰু পোৱালি নাড়ী সৰে নাড়ী যেতিয়ালৈকে নসৰে বোলে কিছুমান নাড়ী সৰিবলৈ এসপ্তাহ লাগে দহদিন লাগে তেতিয়ালৈকে গৰু গাখীৰটো মানে গাখীৰ গাখীৰ হিচাপত নাহে এইটো মানে ফেঁহু টাইপৰে হৈ থাকে ডাঠ ডাঠ হৈ থাকে কিন্তু সেইটো গৰু পোৱালিয়ে খাই নহ'লে মানুহে খীৰায়ো অলপ পেলাই দিয়ে যদি গৰুৱে গোটেইখিনি হজম দমৰা দমৰীটোৱে খাই শেষ কৰিব নোৱাৰে সেই গতিকতে তেনেকুৱা ধৰণৰে গাখীৰটো সেইটো কাৰণে মানে গাখীৰ নহয়গৈ দহ পোন্ধৰ দিনলৈকে সেইটো কাৰণে এই বুলি কাৰণ বুলি কয় মই সেনেকৈয়ে বুলিয়েই জানোঁ